সাঁতোৰটো মোৰ মোৰ দৃষ্টিভংগীটো মানে আজিকালি সাঁতোৰ ধৰক নৈত বা পুখুৰীত ল'ৰা ছোৱালীক মানুহে এৰিবলৈ মানে ভয় কৰে পুখুৰীটো পৰিও মৰা উদাহৰণ ওলায়ে আছে আৰু নৈটো তেনেকৈ নৈ সোঁতৰ কাৰণেই মানুহে যাবলৈ ল'ৰা ছোৱালীক দিবলে টান পায় সেইটো কাৰণে আজিকালি চুইমিং পুলত চুইমিং পুলতে ল'ৰা ছোৱালীক সাঁতোৰ শিকোৱা হয় আৰু তেনেকৈ মানে ধৰক আমাৰ এতিয়া মাজুলীত আমাৰ নৈ বিল বা পুখুৰী আমাৰ ইয়াত ঢেৰ কিন্তু এনেকৈ যিবিলাক ধৰক সৌ গুৱাহাটী বা ডিব্ৰুগড় এনেকুৱাবিলাক জেগাত তেনেকৈ পুখুৰী বা নৈ বিল ল'ৰা ছোৱালীয়ে কিছুমান ল'ৰা ছোৱালীয়েো নৈ বিল চিনিয়ে নাপায় পুখুৰী এটা কোনোবাই ঘৰত দেখিছে আৰু সেইবিলাকলৈও মানে কি হয় আজিকালি মাক দেউতাকে পুখুৰীলৈ নাযাবা নাযাবা কৰোঁতেনে কৰোঁতেনে মানে ল'ৰা ছোৱালীয়ে পুখুৰীৰ প্ৰতিও সিমান আকৃষ্ট নাইকিয়া হ'ল আমি কিন্তু খুব সাঁতোৰিছিলোঁ আমাৰ গাঁৱতে আছিলে ডাঙৰ পুখুৰী এটা আমি স্কুললৈ যোৱা আগে আগে মানে গাঁওখনৰ সৰহসংখ্যক আমি ল'ৰা ছোৱালী যাওঁ তাত সাঁতোৰোঁ গা ধোওঁ গা ধুই আৰু লৰালৰিকৈ আহি ধৰক কিবা এটা খালোঁ যি খালোঁ নাখালেও নাখালোঁ আমি স্কুললৈ গুচি গ'লোঁ কিন্তু এতিয়া তেনেকুৱা নহয় আজিকালি ল'ৰা ছোৱালীৰ প্ৰতি মানে মাক দেউতাকৰ বহুতখিনি যত্ন পুখুৰীটোলৈ সাঁতোৰিবলৈ পঠিয়াম কিজানি ফোঁহা চোঁহাই উঠে বা ক'ৰবাত কিজানি ডুবিয়ে যায় কিন্তু আমাৰ দিনত সিমানখিনি আমাৰ মানে অভিভাৱকে আমাৰ সিমান হেৰি নহয় নকৰে আমি আৰু গা ক'ত ধুলোঁ মানে সেইখিনি চাবলৈও সময় নাই গতিকে এখোপা ল'ৰা ছোৱালী ওলালোঁ আৰু পুখুৰীতে সাঁতুৰিলোঁ বাগৰিলোঁ তাৰপাছতে আহিলোঁ আৰু ঘৰত ভাত খালোঁ আৰু স্কুললৈ গ'লোঁ আমি সিমানখিনিকে সিমানখিনিয়েহে জানো এতিয়া নৈতটো সাঁতুৰিবলৈতো ভয়েই নৈত কাৰণ সোঁতটো নৈ ওপৰৰ ওপৰৰ পানীতকৈ মানে তলৰ পানীটোত সোঁতটো বেছি সেইটো কাৰণে মাক দেউতাকে আজিকালি আৰু পুখুৰীলৈ নপঠিওৱা ল'ৰা ছোৱালীক ক'ত নৈলৈ পঠিয়াব সেইকাৰণে আজিকালি বহুত ল'ৰা ছোৱালীয়ে মানে সাঁতোৰিবও নাজানে আমাৰ আগৰ ধৰক যেনেকৈ মানুহে সাঁতোৰিব জানে আজিকালি ল'ৰা ছোৱালীয়ে তেনেকৈ সাঁতোৰিব নাজানে মাক বাপেকে তেনেকৈ এৰি নপঠিয়াই সেইটো কাৰণে সাঁতোৰিব নাজানে কিন্তু সাঁতোৰিব জনাটো ভাল কথা সেইটো ভাল কথা বুলিয়ে ভাবোঁ আৰু মই মাক দেউতাককো কওঁ ক'ব বিচাৰোঁ তেখেতসকলেও অকণমান নিজৰ সন্তানটোক এৰি দি চাবচোন নিশ্চয় তেওঁলোকৰো মন থাকে নহয় সদায় বান্ধোনত থাকিলেও মানে ল'ৰা ছোৱালী সিমান এটা বাহিৰৰ কথাখিনি গম নাপায় গতিকে অকণমান ল'ৰা ছোৱালীক এৰিও দিব লাগে অকণমান সাঁতোৰিবলৈও দিব লাগে দ পানীলৈ প্ৰথমতে দ পানীলৈ পঠিয়াব নালাগে কিন্তু কিছুমান জেগা আছে ধৰক বামপানী বামতো ল'ৰা ছোৱালীক শিকাব পাৰে সাঁতোৰ আৰু সাঁতোৰটো মই ভাল অভ্যাস বুলিয়েই ভাবোঁ বা ভাল ব্যায়াম বুলিয়েই ভাবোঁ আমিও আগতে সাঁতোৰিছিলোঁ সাঁতোৰি মানে আমাৰ জেগাত পানী হৈছিলে ব্ৰহ্মপুত্ৰৰ পানী আমি সাঁতোৰিছিলোঁ কেতিয়াবা উটিও গৈছিলোঁ কিন্তু আমাৰ লগৰবিলাকে গোটেইবিলাকে একেলগে সাঁতোৰো কাৰণে কোনোবা এটা উটি গ'লোঁ কোনোবা এটাই আকৌ ধৰি আনিলে আমি তেনেকৈয়ে সাঁতোৰ শিকিছিলোঁ সাঁতোৰৰ প্ৰতি আকৃষ্ট আছিলে আৰু তেতিয়া আৰু আমি ইমান মানে ওলাই যাব নোৱাৰিলোঁ চাগৈ সেইকাৰণে থাকি গ'লোঁ আৰু